গাঁৱৰ মানুহৰ স্বাস্থ্য নগৰৰ মানুহতকৈ যথেষ্ট ভালে থাকে থকাৰ উদ্দেশ্যটোৱেই হৈছে যে গাঁৱৰ মানুহে যেনে খাদ্যবিলাক অলপ পিয়ৰ খাদ্যটো

যেনে ঘৰুৱা শাক পাচলিত কোনো ৰাসায়নিক সাৰ নিদিয়া গোবৰ সাৰৰ পৰা তৈয়াৰ কৰা কিছুমান খাদ্য খায় যেনেকে চাউল ভাতটোও ধৰি লওক ঘৰুৱা ঘৰত খেতি কৰা চাউলৰ পৰা ভাতটো খোৱা হয় আৰু শাক পাচলিবিলাকো ঘৰৰ বস্তুৱে খোৱা হয় গোবৰ সাৰৰ পৰা তৈয়াৰ কৰা বা সাৰ প্ৰয়োগ নকৰা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা চবজি খোৱাৰ কাৰণে গাঁৱৰ মানুহৰ স্বাস্থ্যবিলাক প্ৰায় নগৰৰ মানুহত ভালে থাকে আৰু আমি যেনে ঘৰ প্ৰত্যেক সেই ছিজনত বতৰতেই আমাৰ নিজৰ তৈয়াৰ কৰা চবজিয়ে খোৱা হয় প্ৰত্যেক বতৰতেই যিটো বতৰত যিটো চবজি ওলায় ধৰি লওক এই শীতকালত কৰা খেতি ঠাণ্ডা দিনত কৰা খেতি যেনেকে লাই মূলা কবি এইবিলাক যিকোনো ধনিয়াৰ পৰা আদি কৰি সকলোখিনি খাদ্য গাঁৱতেই নিজেই খেতি কৰা চবজি খোৱা হয় ঠিক তেনেকে বাৰিষাৰ দিনৰ চবজিবিলাকো ঠিক তেনেকে বেঙেনা হেৰি বেঙেনাৰ পৰা আদি কৰি জিকা ভেণ্ডি কেৰেলা ভাত কেৰেলা বা ঘৰতেই কৰা এইবিলাক অমিতা লাও এইবিলাক ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা চবজি চবজিবিলাক খোৱা হয় আৰু ঘৰত খোৱা বস্তুবিলাক আমি নিজেই কৰা ফল মূলবিলাকো আমি ঘৰতেই ঘৰত কৰা ফল মূলেই খাওঁ ৰাসায়নিক সাৰ নকৰা যেনে কল চল এইবিলাক নিজেই ঘৰত কৰা সকলো ঘৰত কৰা খেতি কৰাবিলাকেই খোৱা হয় সেইকাৰণে আমাৰ গাঁৱৰ মানুহৰ স্বাস্থ্য নগৰৰ মানুহৰ স্বাস্থ্যতকৈ অলপ ভাল বুলিয়েই আমি ক'ব পাৰোঁ ভালে থাকে সকলোৱে আমি সেই খোৱা বোৱাৰ খাতিৰতে বিশেষকে নগৰৰ মানুহক আমাৰ গাঁৱৰ মানুহে ধৰি লওক খেতি বাতিত জড়িত হৈ থাকে কোৰ কোঠাৰ মৰা ৰাতিপুৱা খোজ কঢ়া ৰাতিপুৱা শুই উঠিলেই খেতি পথাৰলৈ যোৱা খেতি পথাৰলৈ গৈ কোৰ মাৰে ধৰি লওক হাল বায় যি যি দৈনন্দিন কৰা হয় সেইখিনি কৰাৰ কাৰণে স্বাস্থ্য ভালে থাকে নগৰৰ মানুহবিলাকে ধৰি লওক সেইবিলাক কামৰ পৰা বিৰত থাকে সেইকাৰণে তেখেতলোকৰ নগৰৰ মানুহবিলাকৰ স্বাস্থ্য অলপ ভাল নাথাকে বুলি আমি জানোঁ